সাতাইছ ডিচেম্বৰ ঊনৈছশ নিৰান্নবৈ চন চৈধ্য ছেপ্টেম্বৰ দুহেজাৰ চন পোন্ধৰ আগষ্ট দুহেজাৰ দুই চন পাঁচ জানুৱাৰী দুহেজাৰ এক চন চাৰি ফেব্ৰুৱাৰী দুহেজাৰ ছয় চন